বাৰশ আঠাইছ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই পাটকাই পৰ্বতৰ পৰ্বতেদি অসমত প্ৰৱেশ কৰি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে উল্লেখনীয় যে আহোমৰ এই ৰাজত্বকাল ছশ বছৰ ধৰি আছিল আৰু জাতি ভেদ প্ৰথা ইত্যাদিবিলাক সকলোকে একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ সপোন এই আহোম ৰাজ্যই আহোম শাসন কালতেই সম্ভৱ হৈ উঠিছিল আহোম ৰজাসকলে শিৱসাগৰ বিশেষকৈ শিৱসাগৰ অঞ্চলত বিভিন্ন ধৰণৰ যিখিনি কীৰ্তিস্তম্ভ নিৰ্মাণ কৰি থৈ গৈছে বৰ্তমান এয়া অসমৰ বাবে একোটি গৌৰৱৰ বিষয় ৰংঘৰ তলাতলঘৰ কাৰেংঘৰ নামডাঙৰ শিলৰ সাঁকো ইত্যাদিবোৰ পৰ্যটনৰ ক্ষেত্ৰত বিষেশভাৱে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈ আহিছে